ধৰ্মীয় কাম কাজৰ যিখিনি আমি অনুদান আগবঢ়াওঁ সেই অনুদানখিনিত আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলোৱা আমি দেখিবলৈ পাওঁ যিহেতুকে এটা দুখীয়া পৰিয়ালে দৈনন্দিন জীৱনত বহুত অভাৱ অনাটন কৰি চলিবলগা হয় হাজিৰা কৰি চলিবলগীয়া ক্ষেত্ৰত তাৰে যদি আমি দুশ বা এশ টকা আমি যদি দান বৰঙণি হিচাপে দিওঁ সেই পৰিয়ালটোৰ কাৰণে সমস্যাৰ সন্মুখীন হ'ব লাগে যিহেতুকে বৰ্তমান সমাজ ব্যৱস্থাত অৰ্থনৈতিক দূৰৱস্থা অতি শোচনীয় সকলো মানুহৰ ক্ষেত্ৰত উপাৰ্জনমুখী কাম কাজ তথা উৎপাদন সকলোৰে সমান নহয় যিহেতু সকলো মানুহে সমানে দৈনন্দিন জীৱনত কেতিয়াও সমান পৰিমাণে উপাৰ্জন কৰিব নোৱাৰে যেতিয়া আমাৰ আৰ্থিক বৰঙণি দিবলগীয়া হয় সেই সময়টোত আমি নিজকে এবাৰ ভাবিব লগা হয় এটা দুখীয়া পৰিয়ালৰ মানুহে পৰিয়ালটো চলোৱাৰ উপৰিও সামাজিক দিশত আৰ্থিক অনুদান দিয়াৰ ক্ষেত্ৰত যথেষ্ট ভাবিব লগাত পৰে বৰ্তমান সময়ত এনেধৰণেৰে আগবাঢ়িব লাগিব যাতে আমাৰ যিটো আৰ্থিক অনুদান আৰ্থিক বৰঙণি সেই বৰঙণিখিনি যাতে আমাৰ কম হয় কম হ'লে এটা দুখীয়া পৰিয়ালেও সহায় হাত আগবাঢ়াব পাৰে সেয়েহে আমি ভাবোঁ যিসকল ব্যক্তিয়ে আমাৰ ধৰ্মীয় দিশতেই হওক বা সামাজিক দিশতেই হওক যিকোনো সংস্থাৰ দিশতেই হওক আৰ্থিক অনুদান বা বৰঙণিৰ ব্যৱস্থা কৰে তেখেতসকলে যাতে কোনো ব্যক্তিক দুখ দি পেলাই আৰ্থিক বৰঙণি সংগ্ৰহ কৰিব নালাগে যদি এজন মানুহে কোনো অসুবিধা নোপোৱাকৈ পঞ্চাছ টকাই হওক এশ টকাই হওক হাজাৰ টকাই হওক যদি দিব পাৰে সেই অনুযায়ী তেখেতসকলে আৰ্থিক বৰঙণি সংগ্ৰহ কৰিব লাগে বা ল'ব লাগে এই ক্ষেত্ৰত মই ভাবোঁ সকলো চলিব পৰাই এটা ন্যূনতম আৰ্থিক অনুদান দি সকলো অনুষ্ঠান সকলো ধৰ্মীয় কাম কাজ যাতে আমি পালন কৰি যাব পাৰোঁ অনুষ্ঠান পালন কৰিব পাৰোঁ আমি যিখিনি অনুষ্ঠান পালন কৰিবলগীয়া হয় সেই অনুষ্ঠানখিনি যাতে কোনোৱে মাধ মাধমাৰ নাপায় সেই বিষয়ে আমি ক'ব বিচাৰোঁ তেতিয়া সকলোৱে সমানে হাত উজান দি এটা অনুষ্ঠান পাতিবলৈ সকলোৱে আগবাঢ়ি আহিব আৰু সেই অনুষ্ঠানভাগি সম্পূৰ্ণ সফল ৰূপায়ন হ'ব বুলি ভাবোঁ সেয়েহে আজিৰ দিনত সকলোৱে সকলো দিশতে আগবাঢ়ি অহা দেখিবলৈ পাইছোঁ যিহেতু সকলো মানুহেই শিক্ষিত বা সকলো মানুহেই বৰ্তমান সময়টোত উপাৰ্জনমুখী কৰি দুই এপইচা হ'লেও চলি আছে গতিকে আগন্তুক দিনবিলাকত যাতে আমাৰ কোনো মানুহে ব্যক্তিয়ে পাছ হুহকি আহিব নালাগে সেই বিষয়ে আমাৰ যি অনুদান দান বৰঙণি এইখিনি আমি সম পৰিমাণে দিয়াৰ ব্যৱস্থা নকৰি যিসকল ধনী মানি মানুহ তেখেতসকলৰ অনুদানৰ লগত এজন দুখীয়া মানুহৰ অনুদানৰ অলপ পাৰ্থক্য নিশ্চিত কৰিব লাগে তেতিয়া দুখীয়া মানুহজনে দিবলৈ সহায় হাত আগবঢ়াব আৰু ধনী মানুহজনে তেওঁৰ যি উপাৰ্জন সেই উপাৰ্জনৰ সীমা ৰাশি তেওঁ দিবলৈ অনুদান দিবলৈ সহায়ৰ হাত আগবঢ়াব সেয়ে ভাবোঁ আগন্তুক দিনৰ সময়বিলাকত যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত দান বৰঙণি যাতে আমি সকলোৰপৰাই পাবলৈ সক্ষম হওঁ সকলোৱে যাতে দিব পাৰে সেইটো মই আশা কৰোঁ সদৌ শেষত আপোনালোকৰ যি এই বহুমূলীয়া অনুষ্ঠান যি এই পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰত যি অৰ্থনৈতিক ভয়াবহৰূপে সৃষ্টি হৈছে সমস্যাৰ সন্মুখীন হৈছোঁ সেই সমস্যাবিলাক যাতে সমাধান হয় সকলো চলিব পাৰে তাৰে কামনা কৰিলোঁ